অঁ হেল্ল' লাটুদা মই অনন্যাই কৈছোঁ আকৌ চিনি পাইছেনে নাই এই মুন্না যে এই যে বনগাঁও যে বনগাঁও চাৰিআলিটোৰ ওচৰৰ যে এই শিৱ মন্দিৰৰ ওচৰলৈ এইটো কি এই আমকেইযোপা যে আছে আমাৰ যে শেৱালী বা যে শেৱালীবাহঁতৰ ঘৰৰ ওচৰৰ মানে মই ফ্লিপকাৰ্টত অৰ্ডাৰ এটা দিছিলোঁ আজি এমাহমানৰ আগতেই বিয়া এখন আছে বিয়াখন খাব পাৰিমগৈ বুলি মানে অৰ্ডাৰটো দিছিলোঁ এমাহমানৰ আগতে অৰ্ডাৰটো দিলোঁ এতিয়ালৈকে অৰ্ডাৰটো আহিয়ে পোৱা নাই মানে সোমবাৰলৈ বিয়া তেওঁ অৰ্ডাৰটো আহি পোৱাহি নাই মানে বেয়া লাগিছে আৰু ন পিন্ধিম আশা দেখাই দিছিলোঁ যে এ সোমবাৰৰ দিনাখনেই বিয়াত পিন্ধিম নাই তেওঁলোকে যে আহি পোৱাহি নাই কেলে আপুনি মানে কিবা তথ্য চথ্য দিব লাগে নেকি ক'বচোন এনেই কিনো আৰু বেয়া লাগে ন কিবা এটা দিলে পিন্ধিবলে নাপালে বহুত মানে আগতে দিছোঁ তেনেকুৱা হোৱা নাই সোনকালেই আহি পায়হি এইবাৰ কেলে তেনেকুৱা হৈছে নাজানো পূৰা একদম দেৰি হৈছে এমাহমান হৈ গ'ল এতিয়ালৈকে আহি পোৱাহি নাইকিয়া আপুনি মানে যদি দিয়েহি দিবহি দেই আজি দিনটোহে আছে ন কাইলৈৰ পৰাতো বিয়া হ'লেই সেয়েহে কৈছোঁ আপুনি কোৱাৰ কাৰণে আকৌ বেয়া নাপাব আকৌ অৱশ্যে আপুনিনো কি জানিব ন এইটো কি তেওঁলোকে ডেলিভাৰীখিনি ইফালে পাৰ্চেল কৰিলেহে আপোনালোকে দিবহি পাৰিব কিবা তথ্য চথ্য দিব লাগে যদি ক'বচোন মানে সোমবাৰ দিনাখনলৈতো পিন্ধিবই লাগিছিলে ন কিন্তু নাই পোৱাহি কিবা ফ্লিপকাৰ্টত খেলিমেলি হৈ আছে নেকি চাবচোন যদি কিবা তথ্য চথ্য দিব লাগে মোক যদি আহে ডেলিভাৰীটো মোক এইটো নাম্বাৰতে ফোন কৰিব আপোনাৰ গুৰিততো নাম্বাৰ চাম্বাৰ আছেই ন বাৰু যদি কিবা তথ্য চথ্য দিব লাগে তেতিয়াহ'লে ক'ব হেৰি মোৰ ঠিকনাটো লৈ লওকচোন অনন্যা দাস ফোন নাম্বাৰটো লৈ লওক ডাবল নাইন জিৰ' ফ'ৰ ছিক্স এইট ঠিকনাটো লৈ লওক বনগাওঁ চাৰিআলি শিৱ মন্দিৰটোৰ ওচৰতে ঠিক আছে